নমস্কাৰ হয় হয় আপোনাক কিদৰে সহায় কৰিব পাৰোঁ হয় হয়

আপুনি বৰ্তমান গুৱাহাটীতে আছে ন' বৰ্তমান গুৱাহাটীতে আছে আপুনি হয় আপুনি মানে এতিয়া গোলাঘাটৰ আপোনাৰ কাজিৰঙা চাবলৈ ইচ্ছা কৰিছে

হয় আপুনি আপুনি যদি ইচ্ছা কৰে আপুনি ট্ৰেইনতো আহিব পাৰিব

হয় ঠিক আছে হয় হয় লাগি যাব হয় হয় লাগি যাব

ঠিক আছে ঠিক